আমি হৃদপিণ্ডৰ দৰে গুৰুত্বপূৰ্ণ অংগ এটাৰ খুব যতন ল'ব লাগে ইয়াৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ নিতৌ পূৱা গধূলি নিয়মিত ব্যায়াম কৰা উচিত আৰু আমাৰ যিবোৰ পুষ্টিকৰ খাদ্য আছে সন্তলিত যিবোৰ খাদ্য সেউজীয়া শাক পাচলি সেইবোৰ খোৱা উচিত আৰু আমাৰ যি হৃদপিণ্ড নিয়ন্ত্ৰণৰ বাবে আমাৰ শৰীৰটোৰ ওজনৰো নিয়ন্ত্ৰণ কৰিব লাগিব আৰু খুব বেছি মানসিক চাপ কমাই ৰাখিব লাগিব খুব বেছি মানসিক চাপ যদি লোৱা হয় তেতিয়া হৃদপিণ্ডৰ কাৰ্য ক্ৰমান্বয়ে অৱনীত হ'ব পাৰে আৰু তাত হৃদপিণ্ডৰ ৰোগত পৰিব পাৰোঁ ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ ধপাতজাতীয় খাদ্যৰ পৰাও আমি আঁতৰত থাকিব লাগিব যদি হৃদপিণ্ড আমি ভালে ৰাখোঁ বুলি ভাবোঁ দৈনিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত আৰু লগতে আমাৰ জীৱনশৈলীটোৰ সলনি কৰিব লাগিব এটা সুন্দৰ জীৱনশৈলী যদি আমি মানি চলোঁ ধপাতৰ পৰা আমি যদি আঁতৰত থাকোঁ তেনেকৈ আমাৰ যোনটো হৃদপিণ্ড আছে আমি হৃদপিণ্ডটো খুব সযতনে ৰাখিবলৈ সক্ষম হ'ম